মোৰ প্ৰিয় প্ৰতিভা হ'ল ফুটবল মই ফুটবল খেলি ভাল পাওঁ আৰু ফুটবল খেলত মোক সকলোৱেই চিনি পায় মই ফুটবলত আমি মই গাৱঁৰ পৰা গৈ যেতিয়া ক্লাবত খেলোঁ নগাঁও ক্লাবত নগাঁৱৰ ৰেল ক্লাবত খেলি মই মানে বহুত সন্মান আৰ্জিলোঁ আৰু বহুত হেট্ৰিক কৰাৰ কাৰণে মোৰ কাপো আছে বহুত আছে আৰু মই মানে কি অসম আমাৰ নেচেনেল ইণ্টাৰনেচেনেল ফুটবল আমাৰ মই তাত ইণ্টাৰনেচেনেল খেলা নাই নেচেনেল খেলিছোঁ তাৰ পাছত আমাৰ ট্ৰফী কিছুমান আছে আমাৰ অসমৰ দেওধৰ ট্ৰফী বৰদলৈ ট্ৰফী আৰু আমাৰ নেহেৰু কাপ ফুটবল মই গোটেই কেইখনতে পাৰটিচিপেট কৰিছোঁ খেলিছোঁ আৰু তাত সন্মানো পাইছোঁ মোৰ মানে ফুটবলটো প্ৰিয় আছিল ফুটবলৰ বিষয়ে ফুটবলটো খেলি ভাল পাওঁ আৰু ফুটবলটোৱে সদায় উৎসাহিত কৰে ফুটবলটোৱে মানে কি মনত ফুটবল খেল বুলি ক'লে উৎসাহ মনত আহে আৰু ধৰক